অঁ ক'ৰ পৰা কোন হয় বাৰু গুৱাহাটীৰ পৰা আহিছিলে আপুনি দু নামৰূপৰ নামফাকেলৈ গুৱা গুৱাহাটী পৰা এই নামৰূপ নামফাকেলৈ আহিছিলে অঁ কওকচোন ভাড়াঘৰ বিচাৰি আহিছিলে অঁ পাৰিম বাৰু আপুনি গুৱাহাটীৰ পৰা আহিছে নহ্ আপুনি কাল ডাইৰেক্ট ৰাতি বাছত আহিব দুলীয়াজানত নামিব ডুলীয়াজানৰ পৰা আপুনি নামৰূপলৈ কিবা কেব বুক কৰি ল'ব কেব বুক কৰি নামৰূপ তিনিআলিত নামিব নামৰূপ তিনিআলিত নামি নামৰূপ তিনিআলিৰ পৰা নামফাকেলৈ সোমাই আহিব যে তাতে আপুনি থকা খোৱা ঘৰ ভাড়া সবেই পাব যে অঁ আৰু এই নামৰূপৰ জেগাডোখৰ বৰ ভাল জেগা হয় আপুনি জেগাডোখৰ চাব পাৰিব জেগাডোখৰ চাব প চাবলৈ চাব পাৰিব আৰু ফুৰিবলৈ পাৰিব আমাৰ এই নামৰূপৰ সেই নামফাকেত বৌদ্ধ মন্দিৰ আছে আপুনি তালৈও যাব পাৰিব চাব পাৰিব আৰু অঁ আমাৰ এই নামৰূপ এৰিয়াতো বহুত ভাল জেগা হয় যে তাত ফুৰা থকা খোৱা সব সুবিধা আছে আপুনি একো অসুবিধা নাপায় যে আপুনি আজি আহিছে অঁ ঠিক আছে বাৰু আপুনি মোলৈ ফোন কৰিব মই ফোন কৰিলে মানে মই নাহে তাৰ পৰা নাম নামৰূপৰ তিনিআলিৰ পৰা আপোনাক অনা ব্যৱস্থা কৰি দিম আপুনি এতিয়া আহিবলৈ ওলাইছে নেকি অঁ অঁ ছুপাৰত আহিলে আপুনি সেই নাম ডাইৰেক্ট নামৰূপ তিনিআলিতে নামিব পাৰিব যে তাৰপৰা আপুনি অকলে আহিবনে অকলে আহিবনে আৰু বেলেগ আহিব অঁ অঁ

অঁ অঁ আপুনি আহ অঁ

আপুনি তেতিয়াহ'লে আজি আহিম বুলি ভাবিছে নহ্ কিমান কিমান অঁ ভাড়াঘৰ পালে একেবাৰে থাকি যাব আৰু অঁ অঁ অঁ অঁ ভালেই আছে বাৰু আপুনি আহি পালে মানে ফোন কৰিব মই আনিবলৈ যাম আৰু আপোনাক থকাৰ ব্যৱস্থা কৰি দিয়া হ'ব বাৰু অঁ অঁ অঁ